হেল্ল' অঁ কওকচোন কি হ'ল

অঁ হেল্ল' শুনিছে নাই অঁ কওক কি হ'ল কওকচোন হেল্ল' অঁ হেল্ল' ন ক'ৰ পৰা কৈছে অঁ কওকচোন অঁ অঁ

অঁ এইখিনি মিলাই আপোনাৰ মিঠাতেল দুটা নহ্ দুটা হৈ গ'ল আপোনাৰ তাৰপিছত এইফালে এই হাজাৰমান টকা হ'ব আৰু তাতকৈ অলপ কম হ'লেও কম হ'বও পাৰে অঁ ডিছকাউণ্ট হৈ যাব বাৰু আপুনি বস্তুটো লওক অঁ ঘৰত আপোনাৰ ঘৰটো কোনখিনিত বাৰু অঁ অঁ ঠিক আছে হ'ব আমাৰ এইখিনি দিয়া চিষ্টেম আছে কিন্তু ঘৰত যদি পঠিয়াই প আমি যদি হেৰি কৰি দিওঁ ঘৰলৈ পঠিয়াই দিওঁ তেতিয়াহ'লে ডিচকাউণ্টটো নাপাব কিন্তু দেই হ'ব হ'বনে ঠিক আছে হ'ব বাৰু অঁ অঁ অঁ ঠিক আছে হ'ব